মোৰ চহৰখনত প্ৰিয় বুলি ক'ব লাগিলে সবেই প্ৰিয় কাৰণ মই ইয়াতে সৰুৰ পৰা ডাঙৰ হৈছোঁ ইয়াতে জন্মভূমি ইয়াতে কৰ্মভূমি বা মই ইয়াতে সৰুৰে পৰা আছোঁ যিহেতু মই ইয়াতে বেয়া পাবলগীয়া একো নাই আৰু ইয়াতে ডাঙৰ দীঘল হৈছোঁ যিহেতু ইয়াৰে মানুহেই হওক বা ইয়াৰে চৌপাশেই হওক বা ইয়াৰে স্কুল কলেজ বা ইয়াৰে যিয়েই নহওক দোকানেই হওক বা ইয়াৰে মেলাই হওক বা যিয়েই নহওক কিয় মোৰ সবেই ভাল লাগে আৰু নিজৰ গাঁও বা নিজৰ চহৰ বুলি ক'বলৈকে মই সেইখিনিতো এনেও মই প্ৰাউড ফিল কৰিমেই মই যিহেতু ইয়াতে আছোঁ আৰু এনেও ইয়াৰ চহৰখন সবেই ভাল পায় যোনে আহে সিহঁতেও ভাল পায় আৰু ময়ো সঁচাকৈয়ে ভাল পাওঁ ইয়াতে কলেজতে পঢ়ি লগৰখিনিকে লগ পাই বা এতিয়াও মই ইয়াতে কাম কৰি আছোঁ তো মই ইয়াতেতো সদায় ভাল পাওঁ আৰু ইয়াতে বেয়া পাবলগীয়া একো নাইও এইখন মোৰ চহৰ মোৰ নিজৰ চহৰক মই কেনেকৈ বেয়া পাব পাৰিম কাৰণ এইখন চহৰে মোক পৰিচয় দিছে এইখন চহৰতে মই ডাঙৰ হৈছোঁ এইখন চহৰতে মই জন্ম হৈছোঁ এইখন চহৰ মোৰ অতিকৈ প্ৰিয় আৰু এইখন চহৰৰ প্ৰত্যেকটো বস্তুৱেই মোৰ প্ৰিয় প্ৰিয় এটা বস্তু ক'বলৈকে বহুত প্ৰবলেম হৈ যায় মোৰ সকলোখিনিয়েই প্ৰিয় মানুহেই হওক বা ইয়াৰে গাঁৱে হওক বা বা চৌপাশেই হওক বা স্কুলেই হওক প্ৰত্যেক বস্তুৱেই প্ৰিয় মোৰ